অসমীয়া সমাজত বিভিন্ন সময়ত অসমীয়া লোকসকলে বিভিন্ন উৎসৱ অনুষ্ঠিত কৰে তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হ'ল আমাৰ অসমীয়া সমাজৰ বিহু অসমীয়া সংস্কৃতি বিশেষভাৱে আমাৰ গ্ৰাম্য অঞ্চলৰ লোকসকল আমাৰ কৃষিভিত্তিক তেওঁলোকে কৃষিৰ ওপৰত নিজৰ জীৱন যাপন তেওঁলোকে কৰি আহিছে চলাই আহিছে সেয়েহে আমাৰ যি বিহু উৎসৱ এই বিহু সম্পূৰ্ণৰূপে আমাৰ কৃষিৰ লগত জড়িত হৈ থাকে আমাৰ ব'হাগ বিহু মাঘ বিহু বা কাতি বিহু আমাৰ ব'হাগ মাহত আমাৰ যেতিয়া খেতি চপাই অন্ত পৰে অন্ত পৰাৰ পিছতে ব'হাগ বিহুৰ উৎসৱ পালন কৰা হয় ব'হাগ বিহুৰ প্ৰথম দিনাখন গৰু বিহু বুলি কোৱা হয় সেইদিনাখন আমাৰ গৰুক যিহেতুকে আমাৰ গ্ৰাম্য অঞ্চলত গৰুকে ব্যৱহাৰ কৰা হয় খেতি কৰিবৰ বাবে সেইবাবে ব'হাগ বিহুত এটা গৰুৰে বা এজনী গাই গৰুৱে যি পাবলগীয়া সন্মান সেই সন্মানখিনি আচলতে আমাৰ গৰু বিহুৰ দিনাখন গৰুক দিয়া হয় তেওঁলোকক সেইদিনাখন খুব সুন্দৰভাৱে নোওৱা ধুওৱা কৰা হয় তাৰপিছত তেওঁলোকক খুব সুন্দৰকৈ তেওঁলোকৰ খাদ্য আগবঢ়োৱা হয় আৰু তাৰ পিছদিনাখন আমি মানুহ বিহু বুলি কওঁ পিছদিনাখন আমাৰ যিসকল ঘৰত তেওঁলোকে খুব সুন্দৰকৈ ৰাতিপুৱাই উঠি গা পা ধুই ঘৰৰ যিসকল জ্যেষ্ঠ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লয় আৰু জ্যেষ্ঠসকলেও কনিষ্ঠসকলক তেওঁলোকক বিহুৰ উপহাৰ স্বৰূপে গামোচা বা অন্যান্য উপহাৰ তেওঁলোকক প্ৰদান কৰে এইদৰে আমাৰ বিহু উদযাপন হয় আৰু আমাৰ বিহুৰ সময়ত পিঠা তিল পিঠা তেল পিঠা জলপান ইত্যাদি তৈয়াৰ কৰা হয় ঠিক সেইদৰে মাঘ মাহত আমাৰ মাঘৰ বিহু অনুষ্ঠিত কৰা হয় সেই সময়ত আমি নিশা আমাৰ খুব সুন্দৰকৈ ভোজ এটা খোৱা হয় ভোজ খাই মেলি সেই মাঘৰ বিহু উদযাপন কৰা হয় কাতিৰ সময়ত যিটো কাতি বিহু বুলি কোৱা হয় সেই বিহু হ'ল আচলতে আমাৰ কাতি মাহত আমাৰ যি ভঁৰালত থকা ধানৰ পৰা আদি কৰি সকলোখিনি ক্ৰমে শেষৰ ফাললৈ আহে শেষ হয় আৰু সেইকাৰণে সেই বিহুটোত আচলতে কঙালী বিহু সেইটো সময়ত মানে হাতত ধন নথকা বা ভঁৰালত চাউল নথকা হয়গৈ সেয়ে এইটোক কাতি বিহু বুলি কোৱা হয় তাৰোপৰি আমাৰ বছৰটোত শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথিকে আদি কৰি আমাৰ নামঘৰত পতা হয় স্কুল কলেজত পতা হয় তাৰোপৰি আমাৰ ভাদ মাহত ভদীয়া নাম লোৱা হয় আমাৰ নামঘৰত মহিলাসকলে ভাদ মাহত নাম লয় তাৰোপৰি আমাৰ ঠিক ব'হাগ মাহত আমাৰ নামঘৰসমূহত বৰসভা অনুষ্ঠিত কৰা হয় বৰসভাহৰ লগতে দিনত বৰসভাখন অনুষ্ঠিত হয় আৰু নিশালৈ প্ৰায়বোৰ গাঁৱতে এখন এখন ভাওনাৰ আয়োজন কৰা হয় ঠিক সেইদৰে এই তিথিসমূহৰ সৈতে বিহুৰ সৈতে আমাৰ সমাজত বিভিন্ন পূজাও অনুষ্ঠিত কৰা হয় ঘৰে ঘৰে বৰ্তমান সময়ত প্ৰত্যেকৰ ঘৰতে গাড়ীৰ পৰা আদি কৰি বাইকৰ পৰা আদি কৰি সকলো বস্তুৱেই আছে সেইকাৰণে প্ৰত্যেকৰ ঘৰত তেওঁলোকে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে আমাৰ সমাজত আমাৰ ঘৰসমূহত আমাৰ গাঁওসমূহত সৰস্বতী পূজা আয়োজন কৰা হয় স্কুল কলেজত সৰস্বতী পূজাটো অনুষ্ঠিত হয় তাৰ উপৰিও গ্ৰাম্য গাঁৱৰ যিসকল শিশু থাকে ল'ৰা ছোৱালী থাকে তেওঁলোকে নিজাববীয়াকৈ গাঁৱত সৰস্বতী পূজা অনুষ্ঠিত কৰে তাৰোপৰি আমাৰ এতিয়া শিৱৰাত্ৰিত শিৱৰাত্ৰিও আজিকালি আমাৰ সমাজত দেখা গৈছে যে শিৱৰাত্ৰিও খুব সুন্দৰভাৱে অনুষ্ঠিত কৰে আমাৰ পুৰুষ মহিলাই শিৱৰাত্ৰি দিনাখন শিৱ মন্দিৰলৈ ভ্ৰমণ কৰিবলৈ যায় শিৱ মন্দিৰত পানী ধালে ঠিক এইদৰে আমাৰ সমাজত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় অসমীয়া সমাজত